ছোৱালী মহিলা আৰু ল'ৰা পুৰুষে খেলা খেলবোৰ কি কিবা পাৰ্থক্য আছে নেকি ইয়াত পাৰ্থক্য বুলি ক'ব গ'লে মানে পাৰ্থক্য বহুত দেখা যায় ল'ৰাবোৰৰ খেলবোৰ বেলেগ ছোৱালীবোৰৰ খেলবোৰ বেলেগ আমি সাধাৰণতে দেখোঁ যেনেকৈ সাধাৰণতে চিম্পুল ভাষাত ক'ব গ'লে মানে আপোনাৰ ল'ৰাবোৰে যেনেকৈ এতিয়া ফিল্ডত ক্ৰিকেট খেলে বা তেনেকৈ ফুটবল খেলে ছোৱালীবোৰক সাধাৰণতে দেখা পোৱা নাযায় ইয়াত চাব গ'লে মানে ছোৱালীবোৰৰ বেলেগ বা কিট্চেনৰ কামত বা কিবা কিবি কামত ছোৱালীবোৰক দেখা পোৱা যায় ত' সেইটো ক্ষেত্ৰত পাৰ্থক্য আমি দেখা পাওঁ কিন্তু এনেকুৱা এনেকুৱা হ'ব নালাগে আচলতে ল'ৰা ছোৱালী যিহেতু সমান ত' যাৰ যি ইচ্ছা যাৰ যি মন সকলোখিনি কৰিব পাৰে ইয়াত সাধাৰণতে লাহেকৈ এতিয়া বৰ্তমান এইটো পাৰ্থক্য দেখা পোৱা নাযায় আগৰ সময়ত দেখিছিল যে ল'ৰাবোৰ বেলেগ কাম কৰে ছোৱালীবোৰে বেলেগ কাম কৰে কিন্তু আজিকালি সেইটো দেখা পোৱা নাযায় ল'ৰা ছোৱালী সমান আৰু ল'ৰাই যি কাম কৰিব পাৰে ছোৱালীয়েও তাকেই কাম কৰিব পাৰে ছোৱালীয়ে যি কাম কৰিব পাৰে ল'ৰাই তাকে কাম কৰিব পাৰে ত' এইখিনিয়ে